মোৰ প্ৰিয় খেলুৱৈসকল বুলি ক'বলৈ গ'লে এজন দুজন নহয় বহুকেইজন খেলুৱৈ আছে যাক নেকি মই ভালপাওঁ মোৰ প্ৰিয় খেলুৱৈ তাৰ ভিতৰত পোনপ্ৰথমে মই মোৰ ভালপোৱা খেলুৱৈসকলৰ নামবোৰ সেইসকল হ'ল প্ৰোনপ্ৰথমে ভাৰতৰ দলৰ হৈ খেলা খেলুৱৈসকলৰ নাম কওঁ বিৰাট কোহলি শচীন তেণ্ডুলকাৰ মহেন্দ্ৰ চিং ধোনি হাৰ্দিক পাণ্ডিয়া ৰিচভ পণ্ট কে এল ৰাহুল জাদেজা মহম্মদ ছামি ছিৰাজ তাৰ উপৰিও মই ফুটবল খেলো বহুত বেছি ভালপাওঁ আৰু ফুটবল খেলৰো মোৰ প্ৰিয় খেলুৱৈ হ'ল তিনিজন সেই তিনিজন হ'ল ৰোনাল্ডো মেছি আৰু নেইমাৰ আৰু এই খেলুৱৈসকলে পোনপ্ৰথমে নিজৰ সুখ দুখ কষ্ট পাহৰি নিজৰ দেশক উন্নতিৰ পথত আগবঢ়াই নিবলৈ তেনেকৈ কষ্ট কৰি আছে নিজৰ দেশৰ মান সন্মান আগুৱাই নিবলৈ বঢ়াই নিবলৈ তেওঁলোকে নিজৰ কষ্ট পাহৰি তেওঁলোকে অতি যত্নৰে অতি কষ্টেৰে তেওঁলোকে এই খেলসমূহ খেলে আৰু এই খেলুৱৈসকলৰ জনপ্ৰিয়তা দেখি মইয়ো তেওঁলোকৰ নিচিনা অতি জনপ্ৰিয় হ'বলৈ মোৰো মন যায় আৰু সেনেকুৱা জনপ্ৰিয়তা অৰ্জন কৰিবলৈ হ'লে বা সেনেকুৱা জনপ্ৰিয়তা লাভ কৰিবলৈ হ'লে মইয়ো তেওঁলোকৰ নিচিনাকৈ অতি কষ্ট কৰিব লাগিব মই মোৰ ভাললগা বহুতকেইজনেই ক'লোঁ তাৰ ভিতৰত এজন জনপ্ৰিয় হ'ল বা মোৰ চবতকৈ ভাললগা এজন খেলুৱৈ হ'ল বিৰাট কোহলি তেওঁ অতি তেওঁ বৰ্তমান ভাৰতৰ অতি জনপ্ৰিয় ক্ৰিকেট খেলুৱৈ আৰু তেওঁ এনেকুৱা জনপ্ৰিয়তা লাভ কৰিব কৰা আগতেই তেওঁ বহুত কষ্ট কৰিছিল তেওঁ তেওঁৰ যেতিয়া পিতৃ ঢুকাইছিল তেতিয়া তেওঁ সেই দুখৰ বোজা বুকুত বান্ধি লৈ হ'লেও তেওঁৰ নিজৰ দেউতাকৰ বুকুৰ দুখৰ বোজা ব্যৱসান ঘটাৰ পিছতো সেই বোজা বুকুত লৈ হ'লেও তেওঁ আহি ক্ৰিকেট পথাৰত পঞ্চাছ ৰাণ কৰিছিল যদি তেওঁ আৰু তেওঁৰ এনেকুৱা কষ্ট দেখি তেওঁৰ এনেকুৱা যোনটো সাহস যোনটো তেওঁৰ মানসিকতা সেই মানসিকতা দেখি মই বেছিকৈ আনন্দিত হ'লোঁ আৰু তেওঁক মই অনুসৰণ কৰিলোঁ অনুসৰণ কৰিলোঁ আৰু অনুসৰণ কৰিব বিচাৰোঁ কাৰণ তেওঁক তেওঁ তেওঁ আজি জনপ্ৰিয় ক্ৰিকেট খেলুৱৈ আৰু তেওঁ নিচিনা হ'বলৈ হ'লে মোৰ হ'বলৈ হ'লে মইয়ো তেওঁৰ নিচিনাকৈ অতি যত্ন কষ্ট দুখ পাহৰি আৰু কষ্ট কৰিব লাগিব আৰু তেতিয়াহে মই এই তেওঁ নিচিনাকৈ মই সাফল্য লাভ কৰিব পাৰিম আৰু কাৰণ মোৰো ইচ্ছা বা মোৰো মন মইয়ো মোৰ নিজৰ দেশক দেশক মই মোৰ নিজৰ দেশক মই থকা ঠাইখিনিক আগবঢ়াই নিবলৈ মোৰো যথেষ্ট ইচ্ছা বহুত আগ্ৰহ আছে আৰু মই মোৰ নিজৰ দেশৰ মান সন্মান উন্নতিৰ হকে মইয়ো কাম কৰিব বিচাৰোঁ আৰু তেওঁলোকৰ বিশেষকৈ বিৰাট কোহলিৰ নিচিনা হ'বলৈ মোৰ মন যায় কাৰণ ইতিমধ্যে মই ক'লোৱেই তেওঁৰ যোনটো তেওঁ বহুত কষ্টৰে আগবাঢ়ি আহি আজি তেওঁ এই পৰ্যায়লৈ আহি পাইছেহি যিহেতু আমি তেওঁতকৈ বহুত সৰু তো তেওঁৰ নিচিনাকৈ অনুসৰণ কৰিবলৈ মোৰ আগ্ৰহ আৰু তেওঁ নিচিনাকৈ মই অনু অনুসৰণ কৰিম আৰু তেওঁৰ নিচিনাকৈ মই আগবাঢ়ি যাম আগবাঢ়ি যাম আগবাঢ়ি যাবলৈ ইচ্ছা তেওঁৰ নিচিনাকৈ গোটেই ভাৰতবৰ্ষক উজ্বলাই তুলিবলৈ মোৰ ইচ্ছা তেওঁৰ নিচিনা কৰিবলৈ হ'লে পোনপ্ৰথমে মই যত্ন কৰিব লাগিবই আৰু তেওঁলোকে সকলোৱেই নিজৰ নিজৰ নিজৰ নিজৰ দেশক কোনো স্বাৰ্থ নৰখাকৈয়ে কোনো নিস্বাৰ্থভাৱে নিজৰ দেশক আগবঢ়াই নিবলৈ অতি কষ্টৰে কাম কৰি আহিছে আৰু অতি কষ্টৰে তেওঁলোক আগবাঢ়ি গৈ আছে আৰু মইয়ো সেইবাবে তেওঁলোকৰ নিচিনা হ'বলৈ মোৰ মন যায়